আমাৰ এই অঞ্চলত প্ৰায় চাৰিখন ব্যক্তিগত চিকিৎসালয় আছে আৰু এই চিকিৎসালয়বিলাকত সামৰ্থ সম্পূৰ্ণ সামৰ্থ আছে বুলি আমি ক'ব নোৱাৰোঁ ইয়াত যিবিলাক ডাক্তৰ আছে এই যিকেইখন ব্যক্তিগত চিকিৎসালয়ৰ লগত জড়িত চিকিৎসক তেওঁলোক প্ৰায়ে গোটেইখিনিয়ে বৰপেটা মেডিকেল কলেজৰ লগত সম্পৰ্ক থকা ডাক্তৰ তেওঁলোকৰ মেডিকেল কলেজত চাকৰি কৰি থকা ডাক্তৰ তেওঁলোকে আহি পেলাই ইয়াতে এই ব্যক্তিগত চিকিৎসালয়কেইখনতে তেওঁলোকৰ চিকিৎসা সেৱা আগবঢ়ায় কিন্তু মানুহে যিমানখিনি আশা কৰে বা চিকিৎসকৰ পৰা আশা কৰে সেইখিনি চিকিৎসা ইয়াতে সম্পূৰ্ণ পোৱা যায় বুলি মই নেভাবোঁ আৰু ইয়াতে প্ৰায় মাত্ৰ সৰু সুৰা চিকিৎসাখিনিহে ইয়াতে এই চিকিৎসাবিলাকত উপলব্ধ কিন্তু অলপমাণ জটিল ধৰণৰ চিকিৎসা হ'লেই আমাৰ এই গোটেই মানুহখিনি এই অঞ্চলৰ গোটেই মানুহ গুৱাহাটী থকা গুৱাহাটীত থকা গোটেই তাৰ যি প্ৰখ্যাত প্ৰখ্যাত চিকিৎসালয় ব্যক্তিগত চিকিৎসালয় আছে তালৈকে যাব লগা হৈ যায় গতিকে এইটোৱেই আচলতে আমাৰ এই মানুহখিনিৰ কাৰণে বৰ সমস্যাৰ কথা এটা হৈ পৰে গতিকে চিকিৎসালয় থাকিও আচলতে আমি সম্পূৰ্ণ চিকিৎসাৰ পৰা ক'ব গ'লে বঞ্চিত যিহেতু অলপ জটিল ৰোগ হ'লে বা অলপ জটিল চিকিৎসাৰ প্ৰয়োজন হ'লেই আমি এইসকল বা ইয়াত থকা এইকেইখন চিকিৎসালয়ত সম্পূৰ্ণ ভৰষা কৰিব নোৱাৰা হৈ পৰে গতিকে মানুহৰ কাৰণে এইটো বৰ অসুবিধা হৈ পৰে তাৰোপৰি হাৰ্টৰ এটেক হ'লে বা হাৰ্টৰ কিবা সমস্যাজনিত অসুখ হ'লে সৰু সুৰা কথাখিনিৰ বাহিৰে ইয়াত চিকিৎষাৰ কোনো ব্যৱস্থাই নাই বৰপেটা অঞ্চলত গতিকে স্বাভাৱিকতে ইয়াৰে মানুহখিনি গুৱাহাটীলৈ যাবলগীয়া হৈ যায় আৰু তাকো মূৰামূৰি সময়ত গতিকে এই মূৰামূৰি সময়ত এই বৰপেটাৰ পৰা তিনিঘণ্টা চাৰিঘণ্টা দূৰৰ গুৱাহাটীৰ চিকিৎসালয় গৈ চিকিৎসা লয় মানে বহুতৰে বাটতেই জীৱন নাশ হয় আৰু সেইকাৰণে আমি ক'ব পাৰোঁ যে ইয়াতে সম্পূৰ্ণৰূপে ব্যক্তিগত চিকিৎসালয় যদিও ইয়াতে হৈছে ইয়াতে সম্পূৰ্ণ চিকিৎসাৰ ব্যৱস্থা আছে বুলি মই নেভাবোঁ গতিকে এনেধৰণে অকল হাৰ্টৰ চিকিৎসাৰ কথাই নহয় আৰু অলপমাণ জটিল কিবা অস্ত্ৰোপচাৰৰ কথা আহিলে সেইবিলাক কথাও ইয়াতে সম্পূৰ্ণভাৱে হয় বুলি মই ক'ব নোৱাৰোঁ কাৰণ মানুহখিনি আকৌ পুনৰ সেই গুৱাহাটী ফালেই যাবলগীয়া হৈ যায় এওঁলোকে ইয়াৰ পৰা ৰেফাৰ কৰি দিব বা মানুহে ইয়াৰ চিকিৎসাৰ ওপৰত সন্তুষ্ট নহৈ গুৱাহাটীৰ ফালে যাবলগীয়া হয় কাৰণ কিয়নো বৰপেটাৰ কাষত একদম নিচেই কাষত আৰু কোনো চিকিৎসাৰ ভাল চিকিৎসাৰ ব্যৱস্থা ইয়াতে ওচৰে পাঁজৰে নাই গতিকে অটোমেটিকেলি বা স্বাভাৱিকতে মানুহখিনিয়ে এই তিনিঘণ্টা চাৰিঘণ্টাৰ বাট গৈহে বা এম্বুলেঞ্চত গৈহে গুৱাহাটী পাবলগীয়া হয় আৰু গুৱাহাটী পায় মানে বাটতে বহু মানুহৰ জীৱন নাশ হয় আৰু গতিকে এইটো এটা বৰ হৃদয় বিদাৰক কথা গতিকে এই কাৰণে মই নেভাবোঁ যে এই ব্যক্তিগত চিকিৎসালয়কেইখনে ইয়াতে বৰপেটা অঞ্চলৰ আশে পাশে থকা মানুহখনক মানুহখিনিক সম্পূৰ্ণ চিকিৎসা দিব পাৰে গতিকে ইয়াতকৈ ভাল উন্নত চিকিৎসাৰ সঁজুলিৰে বা উন্নত মানৰ সামগ্ৰীৰে

ভাল তথা প্ৰখ্যাত ডাক্তৰেৰে ইয়াৰ চিকিৎসালয়কেইখনত যদি চিকিৎসা সেৱা আগবঢ়োৱা হয় তেতিয়াহে ইয়াৰ চিকিৎসা ব্যৱস্থা উন্নত হ'ব